এ আছো ৰহ কি এ ভাই মানুহ খবৰ চবৰ নাই দেখোন এহ অঁ এইবাৰ পিছে বিহু ইতা আহিলে দেখোন

এ নহয় সেটো অঁ বুজি পাইছো সেইটো হয় বাৰু আমিওটো কাম কৰোঁ কাম কৰিলে মানে কি আৰু বিহুত বিহুই চিহুই ছুটী ল'ব লাগেই বছৰকৰ মূৰত একবাৰ আহে বিহু হয় মাহটো ল'ব নালগেই তই পোন্ধৰ দিন লৌ অঁ অঁ হ'লিও এইবাৰ আইভা চেষ্টা কৰিবি আহিলে ভাল লাগবু বহুত দিন দেখা নাই অঁ অঁ অঁ ভাল লাগিব আইভি বাকী খবৰ বিহু অঁ সেয়ে দি অলপমান হেৰি কৰিছোঁ বাৰু চাওঁ বাৰু কি হয় কিমান কি কৰিব পাৰি

আইভি আইভি আহিলে আৰু পিঠা লাৰু নে আৰু এনে ভাল লাগিব দেচোন তই মই নহয় গোটেই গিটা লগ বন্ধু একেলগে দেখা পালি ভাল লাগে থাকি বিহুৰ দিনা মানে কি আৰু একেলগে থাকিকিনে

অঁ অঁ অঁ অঁ যেদি যেদি যেদি ছুটী দেই যেদি তই টিকেট চিকেট কৰি থৈ দি অঁ অঁ অঁ অঁ আইভি হাঁ এইবাৰ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ সেইটো হয় বাৰু অঁ দে পিছে খবৰ আছো দে কিবাকৈ চলি আছো টাক টুক কৈ অঁ আছে দে অঁ অঁ ধৰিম দে

অহ হ' হ'ব দে ঘুৰিম দে আমাৰো সেই না আকো আমাৰ আকৌ বিহুৰ গিদিন হে ছুটী আকো যাবাই লাগিল অঁ চুটি মানে সেই আৰু বন্ধ গিদিন পাওঁ বন্ধ থাকিলে অঁ অঁ দে পিছে বাকী ভালে আছা আৰু অঁ দে দে দে অঁ